বৰ্তমান সময়ত নাগৰিক সুৰক্ষাটো হৈছে একমাত্ৰ সুৰক্ষাৰ মূল কাৰণ হৈছে বজাই ৰাখিবলৈ আইনী ব্যৱস্থাটো এক উন্নত কৰা উচিত দেশৰ হাৰ বৃদ্ধিৰ হোৱা দেখা পৰিলক্ষিত হৈছে আৰু ইয়াৰ মূল কাৰণ হৈছে আমাৰ আইনী ব্যৱস্থাটো উন্নত নোহোৱা ইয়াৰ উন্নত হোৱাৰ ক্ষেত্ৰত আমি বিশেষধৰণে বিশেষ ধৰণে গুৰুত্ব আৰোপ কৰিব লাগে বিভিন্ন ধৰণৰ ওলোৱা পোষ্টসমূহৰ পৰা ইয়াৰ পৰা আমি বিভিন্ন ধৰণৰ উপকাৰীতাৰ ওপৰিও ইয়াক আমি বিশেষভাৱে গুৰুত্ব দিব লাগে ইয়াৰ জড়িয়তে আমি আমাৰ যিকোনো ধৰণৰ সুৰক্ষা যেনেদৰে সমাজৰ ক্ষেত্ৰতে হওঁক বা আন কোনো ক্ষেত্ৰতে হওঁক আমি ইয়াক ভালদৰে সুৰক্ষা দিব পাৰোঁ বিশেষ সময়ত বা বৰ্তমান সময়ত দেখা গৈছে যে বিভিন্ন ধৰণৰ অপৰাধৰ সৃষ্টি হৈছে বিশেষকৈ ধৰ্ষণৰ ক্ষেত্ৰতে হওঁক বা আন কোনো চোৰ চুৰি কাৰ্য্য বা আন কোনো ধৰণৰ বেয়া কামেই হওঁক ইয়াৰ পৰা ইয়াৰ পৰা ইয়াৰ পৰা বৃদ্ধিৰ হাৰ অতি বৃদ্ধিৰ হাৰ ৰোধ কৰিবৰ কাৰণে বিশেষকৈ আমি আমাৰ যিকোনো ধৰণৰ আইনী ব্যৱস্থা আছে ঠিক তেনেধৰণে আমি ইয়াক সুৰক্ষা দিব পাৰিব লাগিব সুৰক্ষাৰ ক্ষেত্ৰত চাবলৈ গ'লে আইনৰ যিকোনো নিয়মত যি যি নিয়ম আছে ইয়াৰ ওপৰিও আইনৰ সুৰক্ষা দিয়াৰ কথা আমি বিশেষভাৱে ভাবিব লাগে